মোৰ বাগিচাত ৰুব অনা পুলিবোৰ এ গছৰ গছবোৰ মই মানে এই নাৰ্চাৰীৰ পৰাও আনো আৰু কেতিয়াবা মানে ধৰক যিকোনো পুলি আৰু গছৰ পুলি মানে য'তে ত'তে কেতিয়াবা ধৰক ক'ৰবাত পথাৰত গ'লো গৰু খেদি দিব তাতেও ক'ৰবাত ধৰ আমৰ পুলি পাই গ'লো বা মধুৰিআমৰ পুলি পাই গ'লো সেনেকৈ অ'ত ত'ত পৰি থাকে পুলিবিলাক হয়তো মই লৈ আহোঁ আৰু নহয়তো মই নাৰ্চাৰীৰ পৰা কিনি আনো কিনি আনি বাগিচাত পুতি লওঁ আৰু ভালকৈ ৰাখোঁ আৰু আৰু প্ৰায়ভাগ মানে কি আৰু এই চৰাই চিৰিকতিয়ে ধৰক ক'ৰবাত মধুৰিআম খালে খাইকেনি নি তাত গুটি পেলালে সেনেকৈতো আমাৰ গছৰ পুলিবিলাক হয় ন গছৰ পুলিবিলাক যেতিয়া হয় আৰু ধৰক তেতিয়া তাৰপৰা আনিলো আনি পুতিলো পুতি সাৰ পানী ভালকৈ দিলোঁ দিকেনে সেনেকৈ গছৰ পুলি বিলাক আৰু কম সময়ৰ ভিতৰতে তাৰ মানে ডাঙৰো হয় সেনেকৈ কৰিলে ডাঙৰ পুলি ওলায় আৰু গছৰ পুলি মানে ডাইৰেক্ট উঘালি শিপাডাল সৈতে আনিব নেলাগে যেতিয়া আপুনি অলপ কিবা হেতা বা খন্তা কিবাৰে যেতিয়া উঠাই আনিব আপুনি মাটি অকণমানে সৈতে তেতিয়াহে ধৰক ভাল সাৰ থাকে বা কিবা থাকে এ সাৰ পায় আৰু মাটিত পুতিবৰ কাৰণে ভালো হয় তেতিয়া আৰু গছৰ পুলিবিলাক যেতিয়া ধৰক আমৰ হওক কঁঠাল হওক বা আপুনি আহঁত পোতে চেগুণ পোতে বা গামোৰি তামোল পাণ বা আপোনাৰ ধৰক অমিতা লেচু নাইবা বিভিন্ন ধৰণৰ গছ গছনি আৰু শিৰীষ গছ হওক কিবা ডাঙৰ গছ হওক আৰু মই বাগিচাত মানে এনেকুৱা ফু কিছুমান লগাইছো মানে যাতে মানুহে কেতিয়াবা জিৰণি ল'বৰ কাৰণে আশ্ৰয় ল'ব পাৰে জিৰণি ল'ব পাৰে কিবা কৰিব পাৰে এতিয়া জিৰণি লোৱা গছ হ'ল সদায় আপোনাৰ আঁহত কৃষ্ণচূড়া মদাৰ তাৰপিছত এই কদম হেলকল তাৰপিছত জাম আম এইবিলাক ধৰক ডাঙৰ ডাঙৰ গছবিলাক মই প্ৰায়ভাগ য'তেই পাওঁ ত'ৰপৰা মানে কিনি হ'লেও আনো আৰু যদি ক'ৰবাত এনেও থাকে তাতে তাৰপৰাও মই লৈ আহো মানে লৈ আহি ভালকৈ পোতো আৰু মোৰ এ এই গছ পুলি ৰোৱাত মানে বেলেগ নাই ঘৰৰ মানুহখিনিও সহায় কৰে আৰু কেতিয়াবা যদি কিছুমান হাজিৰা কৰা ধৰক সেনেকুৱা মানুহ পাওঁ মানুহ লগাই দিওঁ আৰু যদি ভাল নাৰ্চাৰীত যদি ভাল গছৰ পুলি পালোঁ ন তেতিয়া মই ডাইৰেক্ট উঠাই লৈ আহোঁ উঠাই লৈ আহি আৰু কিনি লৈ আহোঁঁ আৰু গছৰ পুলি মানে কেতিয়াবা আপুনি কোনোবা এখন নাৰ্চাৰীত মানে আপুনি একদম কম দামতে পাই যাব আৰু কেতিয়াবা মানে এনেকুৱা হয় আপোনাৰ ধৰক ভাল পচণ্ড হৈছে গছ কেইজোপা ভাল সাৰ পানী পোৱা গছ আৰু আপুনি যেতিয়া লাগে আৰু আপোনাক তেতিয়া মানে সেই গছজোপাতে মানে আপুনি আনিব বিচাৰিলেও কেতিয়াবা আনিব নোৱাৰিব পাৰে কাৰণ আপোনাৰ তাৰমানে নাৰ্চাৰীত মানে এনেকুৱা দাম বঢ়াই থৈ দিব নহয় আপোনাৰ আপুনি নোৱাৰিবও পাৰে আৰু মানে তেতিয়া মই কি কৰোঁ মানে বেলেগ নাৰ্চাৰীত বিচাৰি যাওঁ হয়তো কিছুমান বেলেগ নাৰ্চাৰীত মানে আপোনাৰ ভালকে পাই যাবও পাৰে আপুনি তেতিয়া আৰু মই বেলেগ নাৰ্চাৰীত যাওঁ যাই আৰু ডাইৰেক্ট লৈ আহোঁ লৈ আহি ধৰক এতিয়া আমাৰ গাঁৱতে কিছুমান মানুহ হাজিৰা কৰে সেনেকুৱা মানুহক মাতি আনো মাতি আনি ডাইৰেক্ট আৰু মই গছ পুলি ৰোপণ কৰিব আৰু মই মানে কম সময়ৰ ভিতৰতে কিছুমান আমাৰ ব মাটি বাৰী অকণমান আছে সেইখিনি জেগা মানে বেলেগ কৰা নাই আৰু ডাইৰেক্ট গছৰ পুলিয়েই ৰুইছো আম ৰুইছো ধৰক মিনিমাম চল্লিছ জোপামান আম ৰুইছো আহঁত ৰুইছো মিনিমাম পঞ্চাছ জোপামান তাৰপিছতে শালগছ ৰুইছো শালো আনিছো মিনিমাম আপোনাৰ ধৰক ষাঠি জোপামান আনিছো চেগুণৰ গছ পুতিছো এটা লাইন মিনিমাম মই ডেৰ বিঘামান মাটি তাৰমানে চেগুণৰ গছেই পুতিছো আৰু মিনিমাম আপোনাৰ এক শ ত্ৰিছমান ত্ৰিছটামান পুলিয়ে গছ গছ আছে আৰু তাৰপিছত এটা চাইদ আপোনাৰ আৰু মিনিমাম এক বিঘামান মাটি ফুলৰ খেতি কৰিছোঁ ফুল ফুলৰ গছ ৰুইছো আৰু এইটো চাইদত তিনি বিঘামান মাটি অকল মানে মই নেমু খেতি কৰিছোঁ নেমু গছ আনিলো বেছিভাগ প্ৰায়ভাগ মানে মই কলম দিয়া নেমুবিলাকে আনিছো কলম দিয়া নেমুবিলাক আনিলে মানে কি হয় কলম দিয়া নেমুটো মানে একদম সৰুতে লাগে আৰু আৰু মই আমৰ গছো মানে কলম দিয়া আম কিছুমান আনিছো যিটো ভাল হয় আৰু কম সময়তে লাগে আৰু মানে ওচৰতে লাগে যাতে আপুনি হাতেৰে ছিঙিব পাৰে আৰু বেছি কৰিব নালাগে কলম দিয়া পদ্ধতিৰ বিষয়বিলাক তাৰমানে ভালেই হয় আপোনাৰ কাৰণে মানে কম সময়তে লাগিব আৰু তাৰমানে আপুনি যেনেকেই ইচ্ছা তেনেকেই ছিঙিব পাৰে আৰু বেছি অসুবিধা নহয় বেছি ওখলৈ নাযায় আৰু মানে বেছিকৈ মানে চাপৰো নহয় বেছি ওখও নহয় মানে সৰু বাচ্ছা হওক ডাঙৰ মানুহ হওক সকলোৱে তাৰমানে ছিঙি খাব পাৰে আৰু দুকঠামান মাটি মই মানে লিচুও কৰিছোঁ এতিয়া লিচুটো মানে প্ৰায়ভাগ মানুহে জানে যে লিচুটো মানে এক বহুত ডাঙৰ গছো নহয় বহুত সৰু গছো নহয় তথাপিতো মই কলম দিয়া নেমুৱে আনিছো নাৰ্চাৰীৰ পৰা কিনি ওচৰৰ নাৰ্চাৰী এখনত কম দামতে পালোঁ নাৰ্চাৰীৰ পৰাই লৈ আহিলো কিন্তু লিচু মানে এনেকুৱা হ'ল বৰষুণৰ কাৰণে লিচু দুজোপামান মৰিলো পানীটো দিয়াত মানে জেগাখিনি অলপমান বাম জেগা আছিল ঠাইখিনি বাম আছিল সেইকাৰণে পানী জমা হৈ মানে লিচুটো মৰিল ভালকৈ চোৱা চিতা কৰা নহ'ল আৰু মানে এতিয়া মানে ভাল হৈ উঠিছে যে মই চাবলগীয়া গছৰ পুলি হৈছে যে আমকেইডাল আমকেইডাল মানে ইমান ধুনীয়া হৈ উঠিছে চাবৰ কাৰণে ভাল লাগে আৰু আমকেইডাল বঢ়িয়া ধুনীয়া তাৰমানে জোপোহা হৈ উঠিছে সেইকাৰণে চাই ভাল লাগে আৰু আৰু মোৰ লগ বন্ধুবিলাকেও কেতিয়াবা সহায় কৰে আহিকেনে সিহঁতে সেই গছৰ ছাঁত বহে যদিও গাছ গছবিলাক বহুত ডাঙৰ হোৱা নাই কম দিনৰ কাৰণে বহুত ডাঙৰ হোৱা নাই কিন্তু লগৰবিলাকে আহি কেতিয়াবা তাতে বহে ধুনীয়াকৈ থাকে খেলা খেলে কিবা কৰে বহুত কিবা কিবি সেয়ে আৰু বহুতখিনি গছৰ পুলি ৰুইকেনে এনে ভালেই লাগে দিব লগা বেলেগ একো নাই দিবলগীয়া বেলেগ একো নাই